হেল্ল' গগৈ ৰেষ্টুৰেণ্ট হয়নে মই মানে আপোনালোকৰ তাত চাওমিন দহ প্লেট আৰু দহটা ৰ'ল অৰ্ডাৰ কৰিছিলোঁ মানে অঁ অঁ অঁ দহটা অঁ দহটা চাৰে দহটামান বজাতে হ'ব পাৰে অঁ হয় হয় অৰ্ডাৰটো পালে কিন্তু তাত চামুচ আৰু প্লেট একো পোৱা নাই মানে মই অঁ অঁ অঁ হয়

মানে তাত মানে মানে আলহী আহিছে ন মানে বাৰ্থডেৰ কাৰণে মানে বেলেগ বেলেগ আলহী মতা হৈছে ন সেই তাৰ কাৰণে মানে যিমান আলহী মাতিছোঁ সিমানখিনি মানে বস্তু অৰ্ডাৰ দিয়া হৈছিলে মানে চামুচ আৰু প্লেটো অৰ্ডাৰ কৰিছিলোঁ আলহীবোৰৰ কাৰণে সেইকাৰণে মানে আপুনি নাহিলে তেওঁক মানে মই যোনজনক কৈছিলোঁ মানে তেওঁৰ নাম অঁ অঁ হয় ৰঞ্জন গগৈ হয় অঁ তেওঁক সুধি চাবচোন চামুচ প্লেট আৰু সেইবোৰ নিদিলে মানে ৰ'লটো দিলেহি বাৰু অঁ চাওমিনখিনিও দিলে খালী এই প্লেট আৰু চামুচখিনি নিদিলে অঁ হয় অঁ মানে আলহীবোৰ আহিছে ন মানে এতিয়া প্ৰবলেম হৈছে তেওঁক কৈ দিবচোন মানে অলপ সোনকালে সেইখিনি দি দিব পাৰে যদি দি দিব ক'বচোন অঁ মানে অঁ দেৰি হ'লে মানে প্ৰবলেম হৈ যাব অলপ যদি সোনকালে পাৰে তেওঁক সুধি পিনি ক'বচোন মানে অঁ অঁ মানে এতিয়া যিমানখিনি মানুহ মতা হৈছে মানে সিমানখিনি বস্তু ইমান এভেইলেবল নাই ন ঘৰত অঁ অঁ সেইটো কাৰণে মানে প্ৰবলেম হৈছে আৰু ঘৰ বস্তুখিনিটো কিন্তু এতিয়া দিব নোৱাৰিচোন ন চবকে আপুনি মোক পাৰে যদি সোনকালে জনাবচোন অঁ হয়তো মই আগতেও দিছোঁ ইয়াত কিন্তু আগতে এনেকুৱাতো প্ৰবলেম পোৱা নাই কিন্তু এতিয়াহে আজিহে এনেকুৱা প্ৰবলেম পালোঁ অঁ অঁ হ'ব সেইটো একো নাই বাৰু অঁ হ'ব বাৰু

অঁ হ'ব হ'ব বেয়া নাপাওঁ অঁ হ'ব অঁ আপুনি পাৰে যদি জলদি কৰিব অকণমান সোনকালে কৰিব মানে আলহীবোৰ আহিব ন এতিয়া অঁ ঠিক আছে এই নাই বেয়া নাপাওঁ বাৰু হ'ব বাৰু ঠিক আছে আপুনি যিমান পাৰে জলদি পঠিয়াব চেষ্টা কৰিব অঁ ঠিক আছে অঁ